অসমৰ মানুহে সন্মুখীন হোৱা সাধাৰণ স্বাস্থ্যজনিত সমস্যাবোৰ সাধাৰণতে ৰক্তহীনতা মানসিক চাপ পুষ্টিহীনতা আদি কথা মনলৈ আহে পুষ্টিহীনতা পুষ্টিহীনতাত মানুহৰ পুষ্টিহীনতাটো সাধাৰণতে মানুহৰ সময়মতে খাদ্য নোখোৱা বাহিৰৰ বস্তুৰ প্ৰতি আকৰ্ষিত হোৱা মাদক দ্ৰব্য ব্যৱহাৰ আদি প্ৰধান কাৰণ বুলি ক'ব পাৰি পুষ্টিহীনতাত পুষ্টি এগৰাকী গৰ্ভৱতী মহিলাই পুষ্টিহীনতাৰ যদি ভুগে ভৱিষ্যতে শিশুটো পুষ্টিহীনতাত ভুগিব পাৰে আজিকালি শিশুৱে সাধাৰণতে শাক পাচলিৰ প্ৰতি অনীহা বাহিৰা বস্তুৰ প্ৰতি তেওঁলোকৰ হেঁপাহটো বেছি কিন্তু তেওঁলোকে যিবিলাক বস্তুত আইৰণ থাকে সাধাৰণতে কলডিল কলমৌ শাক কচু সেইবিলাকৰ প্ৰতি তেওঁলোকৰ অনীহা তেওঁলোকে কেনেকৈ মেগী চাও চাও সেইবিলাকৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো বেছি দ্বিতীয়তে সংক্ৰামক ৰোগ বুলি ক'লে আমি সাধাৰণতে জ্বৰ কাহ পানীলগা টি বি এইছ আই ভি এইবিলাকৰ বেমাৰৰ কথা মনলৈ আহে জ্বৰ কাহ জ্বৰ কাহ যদি ঘৰখনৰ এজন মানুহৰ হয় সেই সেই জ্বৰ কাহটো ঘৰখনৰ সকলো মানুহলৈ বিয়পিব পাৰে তেওঁলোকে যদি কাহটো মাৰোঁতে তেওঁলোকে যদি মুখখন সোপা মাৰি নলয় তেতিয়াও সেই জ্বৰ কাহটো তেওঁলোকৰ ইটোৰ পৰা সিটোলৈ বিয়পিব পাৰে আৰু জ্বৰটো জ্বৰৰ জ্বৰৰটো জ্বৰো তেনেকৈ ইজনৰ সিজনৰ গালৈ বিয়পিব পাৰে পানীলগা পানীলগাও তেনেকৈ ইজনৰ সিজনৰ গালৈ বিয়পিব পাৰে আৰু অসংক্ৰাত্মক ৰোগ অসংক্ৰাত্মক ৰোগ হিচাপে আমি সাধাৰণতে কৰ্কট ৰোগ আমাৰ যিটো আজি ভাৰতবৰ্ষত বেছিকৈ হৈছে সেই কৰ্কট ৰোগৰপৰাও কৰ্কট ৰোগটো আমি এটা অসংক্ৰাত্মক ৰোগ বুলি ক'ব পাৰোঁ কৰ্কট ৰোগটো কিন্তু এটা বংশগত বুলি বুলি ভাবোঁ বা পৰিয়াল কেন্দ্ৰিক ৰোগ বুলি ভাবোঁ পৰিয়ালৰ এজন সদস্যৰ যদি এই কৰ্কট ৰোগটো হয় তেতিয়া বংশৰ দ্বিতীয়জন ব্যক্তিৰ মাজতো এই ৰোগটো হ'ব পাৰে বুলি আমি সাধাৰণতে জানিব পাৰোঁ পুষ্টিহীনতা পুষ্টিহীনতাত মানুহে এটা শিশু যদি পুষ্টিহীনতাত ভুগে তেতিয়া তেওঁলোকৰ নানা নানা সমস্যাই দেখা দিব পাৰে সাধাৰণতে পুষ্টিহীনতাৰ ফলত শিশুটোৰ এই মৃত্যুৰ মুখলৈয়ো যাব পাৰে